পখিলা এই সকলোখিনি লৈ পেলাই মই প্ৰায় লিখা খিনি মোৰ লিখাৰ

পঢ়ুৱৈ সমাজে আদৰি লয় পঢ়ে আৰু তেওঁলোকৰ মতামতখিনি মোক যেতিয়া অনুপ্ৰেৰণা দিয়ে সেইখিনি মই যথেষ্টখিনি আনন্দ পাওঁ আৰু লিখিবলৈ মই অনুপ্ৰেৰণা লাভ কৰোঁ